মোৰ ব্যৱসায়টোত জীৱ জন্তুবোৰ মই আৰু মোৰ শাহুমায়ে যত্ন লওঁ আৰু আমি এতিয়ালৈকে বেছি নাই হাঁহ কুকুৰা মিলাই আমাৰ কুকুৰা আছে বিছজনীমান আৰু হাঁহ দছজনীমান আমি সিমানকে খোৱাব লাগে আৰু যদি আমি ঘৰত নাথাকোঁ দুয়োজনী এতিয়া মোৰ স্বামী আৰু শহুৰেও সেইসমূহক সময়মতে দানা পানীৰ যোগান ধৰে আৰু গাহৰিও আমাৰ আছে সেই গাহৰিকো দিনটোত তিনিবাৰ দানা দিওঁ ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ আৰু সন্ধিয়া এবাৰ আৰু আমি নাথাকিলে তেওঁলোকে সেইসমূহ দানা দিয়ে আৰু ঘৰত গৰু গাই গৰু আছে গাখীৰ দিয়া গাই গৰু আছে সেই গাই গৰু আমাৰ ওচৰে নিজৰে এনেকুৱা মাটি আছে ঘাঁহ ঘাঁহ থকা সেই ঘাঁহনীতে আমি এৰাল দিয়ে আৰু সন্ধিয়া সেই গাই গৰু ঘৰলৈ অনাৰ পিছত তুঁহগুৰিৰে নিমখ দি পিনে তুঁহগুৰিৰ দানাও মোৰ শাহুমাই খোৱাই সিহঁতক তেওঁ নাথাকিলে বাৰু ময়ে দিওঁ সেইবোৰ আৰু আমি সেই হাঁহ কুকুৰা গঁৰাল ৰাতিপুৱা হাঁহ কুকুৰাখিনি যেতিয়া আমাৰ মোকলাই দিওঁ গঁৰালৰ পৰা তেতিয়া গঁৰালটো বাঁহনীৰে চাফা কৰি আনো যাতে সিহঁত গঁৰালত সোমাই থকাৰ সময়ত একো অসুবিধা নোহোৱাকৈ সেয়াতে সোমাই থাকিব পাৰে নহ'লে সিহঁতে তাতে এনেকৈ লেট্ৰিন কৰি মানে সেয়াতে মলত্যাগ কৰি সেইবোৰ লেতেৰা কৰি লয় যে সেইকাৰণে আমি আমাৰ ৰাতিপুৱা সেইসমূহ মোকলাই দিয়াৰ পিছতে আমি বাঁহনীৰে ভালকৈ সাৰি মেলি চাফা কৰি আনোঁ তাৰপিছত সিহঁতৰ যিবিলাক বাঁহ বান্ধি দিওঁ সেই বাঁহবোৰো আমি ভালদৰে চাফা কৰি দিওঁ খেৰ দিলেও আমি সেই খেৰসমূহ দুই তিনিদিন দিন এসপ্তাহ বা পোন্ধৰ দিন তেনেকৈ আমি মূৰে মূৰে সেই খেৰসমূহ বদলাই থাকোঁ কিছুমানক কণী পাৰিবৰ বাবে বাঁহ বান্ধি দিয়া হয় নহ্ তাৰ সেই বাঁহবোৰ আমি চাফা কৰি থাকোঁ তাত যাতে লেতেৰা হৈ নাথাকে সেই খেৰসমূহ নহ'লে আৰু হুমি হোৱাৰো ভয় থাকে নহ্ কণী পৰাৰ পিছতে উমনি লওঁতে হুমিও হয় সেইকাৰণে সেই খেৰসমূহ আমি প্ৰায় পোন্ধৰ দিন এমাহৰ মূৰে মূৰে বদলাই থাকোঁ আৰু গঁৰালো ভালদৰে চাফা কৰিয়েই ৰাখোঁ আৰু বিশেষকৈ গাহৰি গঁৰাল গাহৰি গঁৰালটো আমাৰ এঢলীয়া জেগাতে গাহৰি গঁৰালটো বনোৱা হৈছে যাতে আমি পানী মাৰি দিলে সেই গাহৰিৰ লেতেৰা মলখিনি যাতে তললৈ যায়গৈ আমি মটৰৰ পানীৰ দ্বাৰা আমি পাইপ লগাই পিনে সেই গঁৰালটোত পানী মাৰি দিওঁ তেতিয়া চাফা হৈ যায় নহ'লে কেতিয়াবা পাইপ নিদিলেও আমি মই আৰু মোৰ স্বামীয়ে বাল্টিঙেৰে পানী নি সেইসমূহ চাফা কৰি থাকোঁ আৰু কেতিয়াবা গাহৰিটো আমি গাহৰি দুটা আছে সেই গাহৰি দুটা আমি ৰ'দলৈ অলপ উলিয়াইও দিওঁ তাৰপিছত গঁৰালটো চাফা কৰাৰ সময়ত তাৰপিছত দানা দিয়া যতনসমূহ বিশেষকৈ দানা দিয়া যতনসমূহ আমি ভালদৰে ৰাখোঁ দানা দিয়া যতনসমূহ আমি সিহঁতৰ সেই সিহঁতে খাওঁতে অলপ লেতেৰা কৰি মানে বোকাৰ জেগাত যদি থৈ দিয়ে বোকাতে লেটপেট কৰি লয় আমি সেইসমূহ চাফা কৰি মেলিহে দানা দিওঁ যাতে সিহঁতে বস্তুটো পায়ে খাব পাৰে ভালকৈ আৰু বিশেষকৈ আমাৰ গাহৰিৰ গঁৰালটো বাৰু পকায়ে কৰি দিয়া হৈছে তলডোখৰ পকা কৰি অলপ হাফকৈ ৱাল গাঁঠি পিনে ওপৰত টিন লগাই দিয়া হৈছে দুটা গাহৰিৰ কাৰণে ধুনীয়াকৈ হৈছে গঁৰালটো বৰ বেছি ডাঙৰো নহয় সৰুও নহয় দুটা গাহৰি জোখতে থাকিব পাৰে আৰু সেই পকা কাৰণে আমাৰ সেইটো চাফা কৰিবৰ কাৰণে একো অসুবিধা নহয় আমি পানী মাৰি দিলে ধুনীয়াকৈ মানে সেইটো চাফা হৈ যায় আৰু বিশেষকৈ গোহালিটো গোহালিটো আমাৰ ঘৰৰ অলপ কাষতে আছে বাৰু গাই গৰু এজনী আছে পোৱালি দুটা আছে এটা অলপ ডাঙৰ এটা এতিয়া গাখীৰ খাই থকা পোৱালি জগা বেছি দিন হোৱা নাই সেয়ে যদি আমি আমাৰ মানে যেতিয়া ৰোৱা ছিজন তেতিয়াতো আমি গৰু মেলি দিব নোৱাৰোঁ তেতিয়া শহুৰ দেউতাই বা শাহুৱে ঘাঁহ কাটি আনে বা কেতিয়াবা ময়ো ওচৰৰ এনেকৈ ঘাঁহনিৰ পৰা বা পথাৰৰ ৰাস্তা আলিৰ পৰা ঘাঁহবোৰ কাটি আনিম সেই গৰুকে গৰুজনীক খাব দিওঁ তেতিয়া সেউজীয়া ঘাঁহে এনেও গৰুৱে ভালেই পাই খায় সেইকাৰণে গৰুজনীক আমি সেউজীয়া ঘাঁহেই প্ৰায়ে দিওঁহি কেতিয়াবা যেতিয়া ধান কাটি শেষ হয় তেতিয়া আমি নৰাও কাটি আনোঁ পথাৰৰ পৰা কেঁচা নৰাসমূহ কাটি আনি আমি গৰুক খাব দিওঁ আৰু নিমখ দি পিনে তুঁহ গুড়িৰ দানা দিওঁ আৰু গোহালিটো আমি ভালদৰেই চাফা কৰি ৰাখোঁ ৰাতিপুৱা গৰুজনী যেতিয়া গোহালিৰ পৰা মোকলাই নিয়া হয় ক'ৰবাত এৰাল দিবলৈ তেতিয়া আমি বাঁহনীৰে ভালদৰে গোবৰসমূহ আমি শাকনিত দিওঁ ঘৰৰে সৰু সুৰা শাকনিবাৰী কৰি থোৱা আছে শাক কৰি থোৱা আছে সেই শাকনিতে আমি সেই গোবৰ সমূহ নি দিওঁগৈ গোবৰ দিলে ভালো শাকো ভাল হয় এইফালে আমাৰ গোহালিটোও চাফা কৰা হৈ যায় সেইকাৰণে আমি সেই সেই গোবৰকে নি ঘৰৰ গোবৰৰ কাৰণে নি শাকনিখনত দিওঁ আৰু সেই গোহালিটো তেনেদৰে চাফাও হৈ যায় গোহালিটো আমি সেই গোবৰসমূহ পেলাই খেৰ আৰু ঘাঁহ দিয়াৰ কাৰণে গোহালিটো লেতেৰা হৈ যায় সেইকাৰণে আমি বাঁহনীৰে ভালদৰে চাফা কৰি এই যাতে গধূলি আনি আমি ভালদৰে গৰুটো আনি আমি গৰু গাই গাই গৰুজনী আনি আমি বান্ধিব পাৰোঁ সেইকাৰণে গোহালিটো আমি ৰাতিপুৱা গৰুজনী মোকলাই নিয়াৰ পিছতে চাফা কৰি দিওঁ আৰু তেতিয়া আমি সন্ধিয়া একো চিন্তা নাথাকে সিহঁতক আনি পঘাটো থাকেই পঘাৰে আমি আনি পিনে গোহালিটোত ভালদৰে ভৰাই বান্ধি থৈ দিব পাৰোঁ আৰু সিহঁতৰ গোহালিত টিন আমাৰ বিশেষকৈ টকৌপাত লগোৱা আছে টকৌপাতৰ কাৰণে সিহঁতৰ গৰমৰ দিনত একো অসুবিধা নহয় গোহালিটোত থাকিবৰ কাৰণে গৰম হ'লেও টকৌপাতৰ অলপ ঠাণ্ডা বুলি কয় সেইকাৰণে সেই টকৌপাত লগোৱাই লগাই দিছোঁ অলপ আহল বহলকৈ গোহালিটো ৰখা হৈছে এফালে এডোখৰত গঁৰালডোখৰ আছে গোহালিটোৰ গাতে লাগি আৰু এফালে আমাৰ গোহালিটো আছে সেই গোহালিটোতে গাই গৰুজনী সেই টকৌপাতেৰে চোৱাডোখৰতে আমাৰ গাই গৰুজনী ৰখা হয় আৰু ধুনীয়াকৈ আমি চাৰি বেৰটো চিলিঙি লগাই দিছোঁ যাতে মানে কেতিয়াবা চিলিঙিখনে বহুতকণ সহায় কৰা নিচিনাই হয় আমাৰ ইয়াত অলপ বাঘ বাঘো ওলায় সেই বাঘে যাতে আমনি কৰিবহি নোৱাৰে মানে অলপ অসুবিধা দিব নোৱাৰে সেইকাৰণে আমি চিলিঙি লগাই পিনে জপনাৰ নিচিনা কৰি জপনা দি দিছোঁ যাতে গৰুজনী নিশ্চিন্ত মনে আমি সেই গোহালিটোত ৰাতি থৈ দিব পাৰোঁ আৰু জপনাখন বান্ধি দিয়াৰ পিছততো আমাৰ একো তেনেদৰে ভয় নাথাকে তথাপিও আমি মাজে মাজে ৰাতি কেতিয়াবা গৰুৰ হেম্বেলনীৰ মাত শুনিলে আমি চাওঁগৈ বাৰু আৰু আমি সেইবোৰ চাফা কৰি মেলি আকৌ সেই গোহালিটো জপাই থৈ দিওঁ মানে তাৰপিছত গৰুজনী এৰাল দি দিওঁগৈ তাৰপিছত আৰু আৰু কথা আহিলে এতিয়া হাঁহ কুকুৰা হাঁহ কুকুৰাখিনিও আমি সেই ৰাতিপুৱা হেৰি যেতিয়া আমি উলিয়াই দিওঁ উলিয়াই দিওঁ মানে ধান চাউল ছটিয়াই সিহঁতক যিখিনি বান্ধিবলগীয়া থাকে আমি বান্ধি ৰাখোঁ আৰু যিখিনি আমাৰ হেৰিয়ত কি কয় মোকলাই দিবলগীয়া কুকুৰা থাকে যিখিনি উমনি লোৱা থাকে সেইখিনিতো ভৰাই ৰাখোঁ সেইবোৰ বেলেগ এটা আমাৰ দুকোঠালি হয় গঁৰালটো গঁৰালটো দুকোঠালি একোঠালিত আমি ৰাতি ৰাখোঁ একোঠালিত আমি দিনত ৰাখোঁ বস্তুখিনি তেতিয়া আমাৰ একো ভয় নাথাকে মানে হেপাহ চেপাহে নিয়াৰো ভয় নাথাকে আৰু এইফালে ওলাই গৈ মানে হেৰুৱাৰো সিমান ভয় নাথাকে বাৰু হাঁহ থোৱা এডোখৰ বেলেগ হাঁহ আমি দিনত আমি বেলেগ এডোখৰত থওঁ জেউৰা এনেকৈ চাপৰকৈ জেউৰা নিচিনাকৈ ভেটি পিনে তাতে আমি ধান দিওঁ দানা দি পিনে তাতে আমি হাঁহখিনি বান্ধো আৰু কুকুৰাখিনি আমি বেলেগকৈ এনেকৈ চিলিঙি লগোৱা এডোখৰত থওঁ গঁৰালটো যথেষ্টখিনি ডাঙৰে দুটা পাৰ্ট কৰি থৈছোঁ যে সেইকাৰণে এডোখৰত চিলিঙি লগোৱাডোখৰত আমি কুকুৰাখিনি ৰাখোঁ যে কুকুৰাখিনি সেই আমি চাউল ধান দিচ দিওঁ সময়মত সময়মতে তাৰপিছত সেই গঁৰালটো চাফা কৰি আৰু উমনি লোৱা কুকুৰাকেইজনী আকৌ বাঁহত সিহঁতে নিজেই উঠেগৈ বাৰু বাঁহসমূহ চাপৰ চাপৰকৈ ভালদৰে আমাৰ দি থোৱা আছে কণী পাৰিবৰ কাৰণে উমনি ল'বৰ কাৰণে সেইকাৰণে আমাৰ তেনেদৰে অসুবিধা নহয় বাৰু সেইকাৰণে মই এই ব্যৱসায়টোৰ পৰা বহুতকণ লাভালাভ হৈছোঁ কাৰণে এইসমূহ ব্যৱসায় কৰিয়েই মই আৰু আগবাঢ়িম বুলি মোৰ বিশ্বাস আছে